হেল্ল' মণ্টু মোবাইল্ছ হয়নে হয় আপোনাৰ পৰা মই তিনিমাহ মানৰ আগত এটা মোবাইল লৈছিলোঁ হয় চেমচন গেলেক্সি মোবাইলটো মানে তিনিমাহ মানৰ আগত লৈছোঁ যদিও মানে আজি একোৱে মানে অকণ অকণমানো কমপ্লেইন নাই মানে ইমান ধুনীয়া পাইছোঁ মোবাইলটো কেমেৰাৰ কোৱালিটী বা একো নেটৱৰ্ক চেটৱৰ্কৰ কোনো প্ৰব্লেম পোৱা নাই বহুত ভাল লাগিছে মানে সেইকাৰণে মই আপোনালৈ ফোন কৰিছোঁ আজি মানে হয় মোৰ মানে হাজবেণ্ডে ফোন এটা ল'ব বিচাৰিছিলে তেতিয়া মই আপোনালোকৰ কথাই কৈছিলোঁ যে এইখন দোকানৰ পৰা ল'বলৈ ইমান ধুনীয়া মানে আপোনাৰ দোকানখনৰ পৰা মই ফোনটো লোৱাৰ পৰা মানে আজি অত' বছৰে মই ফোন ইউজ কৰিছোঁ কিন্তু আপোনাৰ দোকানৰ পৰা যেতিয়াই মই ফোনটো লৈছোঁ মানে ফোনটো ইউজ কৰি মানে ইমান ভাল পাইছোঁ হয় কম মানে গোটেইখিনিয়ে মানে ভাল পাইছোঁ আপোনাৰ দোকানখনৰ মানে আৰু এজন মোৰ ফ্ৰেইণ্ডেও আপোনাৰ দোকানৰ পৰাই লৈছে তেওঁ কৈছে যে হয় মোবাইলৰ আপোনাৰ দোকানৰ মোবাইলখিনি মানে বহুত ভাল আনিছে বুলি কৈছে সেইকাৰণে মই আপোনাৰ তালৈ মোৰ হাজবেণ্ডকো মই এইকেইদিনত পঠাম মানে মই সেইকাৰণে আপোনাক কথাটো কৈছোঁ আপোনাৰ হয় আপোনাৰ ফোনৰ দোকানখনৰ হয় ব্যৱহাৰ পাতি কথা বতৰা সবৰে মানে ভালো লাগিছে সেইকাৰণেও মানে আপোনালৈ এটা মই ফোন কৰিছোঁ জনাইছোঁ যে আপোনাৰ ফোনটো ফোনৰ দোকানখনৰ মানে গৈ ভাল লাগিছে প্লাছ আপোনাৰ ফোনৰ ইমান ধুনীয়া এটা আজি মানে যি ফোনেই হওক মোৰ ফ্ৰেইণ্ডে লোৱা মোৰ লোৱা হওক ফোনৰ মানে কোনো কমপ্লেইন নাই হো নাই হয় ডি ডিচপ্লে ভাল আকৌ আপোনাৰ তোমাৰ মানে কোনো হেৰি নেটৱৰ্কৰ কমপ্লেইন নাই কেমেৰা কোৱালিটী ভাল মিউজিক চাউণ্ড ইমান ধুনীয়া চাউণ্ড সবেই সোধে যে ক'ৰপৰা ফোনটো লৈছিলা ইমান ধুনীয়া ফোনৰ মানে চাউণ্ডটো চাউণ্ড কোৱালিটী মানে বহুত ভাল পাইছোঁ আৰু কেমেৰা গোটেইখিনিয়ে ভাল পাইছোঁ নেটৱৰ্কৰ ইমান ধুনীয়া মানে সুবিধা আছে মোবা মানে মোবাইলটোত মই বহুত ভাল পাইছোঁ আৰু মানে তাৰকাৰণে মানে মই তোমাক ধন্যবাদ এটা দিছোঁ আৰু দেই হয় হ'ব দিয়া থেংক ইউ